অঁ খুৰা খবৰ পাতি ভাল মোৰো ভালেই মই ছফিকুলে কৈ আছো মই আপোনাৰ হেৰি কাঠফুলা খেতিটো কৰিব বিচাৰি আছো এইটো কেনেকৈ কেনেকৈ কি কৰিব লাগিব অলপ জনাই দিব পাৰিব নেকি

অঁ কওক

আচ্ছা আৰু

অঁ আৰু অঁ মানে বজাৰৰপৰা বীজখিনি কিনি আনি পিনে সিঁচি পিনে ওপৰত খেৰ প্লাষ্টিক বান্ধি দি পানী চানী দি দিলেই হৈ যাব ন অঁ এমাহমান পিছতে গজি যাব আচ্ছা ধন্যবাদ দিয়ক খুৰা